জৈৱিক হাঁহ কুকুৰা আমি প্ৰত্যেকৰ ঘৰতে পালন কৰোঁ হাঁহ আৰু কুকুৰা কুকুৰা প্ৰথমে কণী আমি পোৱালি উমনি দিওঁ তাৰপৰা আমাৰ কুকুৰা কুকুৰা হেৰি পোন্ধৰ দিনৰ মূৰত আমাৰ কুকুৰা পোৱালি ওলায় পোন্ধৰদিন সোতৰদিন এই সিমানেই লয় তাৰপিছত আমি আমি কুকুৰা পোৱালিবিলাক চাউল খুৱাই ডাঙৰ কৰোঁ আৰু ডাঙৰ ডাঙৰ কুকুৰাবিলাকক আমি ধান দিওঁ আমি নিজৰ নিজৰ ঘৰতে উৎপাদিত বস্তুবোৰে খোৱাওঁ ভাতো দিওঁ আমি আৰু তেনেধৰণে আমি কুকুৰা প্ৰায় ছমাহ ছমাহ চাৰিমাহ পাঁচমাহ এনেকুৱাতে আমাৰ কুকুৰাবিলাক ডাঙৰ হয় ডাঙৰ হয় মানে এক কে জি ডেৰ কে জি হয়গৈ আমি আৰু এই আমাৰ কুকুৰাবিলাকক আমি পোহপাল প্ৰায় প্ৰত্যেক ঘৰতে আমি লোকে নিজৰ হেৰি লোকেল কুকুৰাই পোহোঁ তাত আমি কোনো বেলেগ আমি ৰাসায়নিক বা দ্ৰব্য বা কিবাকিবি একো আমি খাবলৈ নিদিওঁ আমাৰ নিজৰ নিজৰ নিজৰ আমি যিবিলাক যিবিলাক ঘৰতে উৎপাদিত চাউল ধান আমি এইবিলাক দিয়ে আমি খুৱাওঁ তাৰপিছত আমাৰ কেতিয়াবা অকণমান অসুবিধা হয় বিশেষকৈ গৰমকেইটা ছিজনত আমাৰ ঘৰত পোহা কুকুৰা হাঁহবিলাক বেমাৰ আজাৰ আহে আহিলেও কিছুমান মৰে আৰু কিছুমান থাকি যায় হ'লেও সিমান আমাৰ লোকচান হয় বুলি ক'ব নোৱাৰোঁ আমি তাতে কম কমকৈ পোহোঁ ফাৰ্ম হিচাপে নোপোহোঁ আমি মাংস হিচাপে আমি প্ৰত্যেকে খাওঁ বিশেষকৈ আমাৰ এইবিলাক দৰৱ পাতি আমি একো নিদিওঁ ব্যৱহাৰ নকৰোঁ আমাৰ নকৰাৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে একো অনিষ্ট নহয় আমাৰ ডিম ডিম হিচাপে আমি কণী হিচাপেও খাওঁ মাংস হিচাপেও নিজে ঘৰতে হেৰি কৰি খাওঁ তাৰ উপৰি আমি প্ৰায় ব এইটো মাংস খালে আমাৰ নিজৰ লোকেল মোৰ লোকেল মানে নিজেই পোহা বস্তুটো জৈৱিক বস্তু দি যিকেইটা আমি পালন কৰোঁ তাৰ ঠাইত আমাৰ কোনো বেমাৰ আজাৰ নহয় স্বাস্থ্যৰ কাৰণেও ভাল আজিকালি যিবিলাক ফাৰ্মত পুহে সেইবিলাক পঞ্চল্লিছ দিনতে বিক্ৰী কৰিব পৰা হয় সেইবিলাক খালে আমাৰ মানুহৰ গাত অন্যান্য বেমাৰ দেখা দিয়ে যেনে হাই প্ৰেছাৰ হাই প্ৰেছাৰে হয় হৈ হৈ যায় তেনে সেইকাৰণে আমি প্ৰায় আমাৰ গাঁৱত আমি লোকেল বস্তুটোৱে বেছিকৈ খাওঁ লোকেল কুকুৰা হাঁহ হাঁহো তেই ঠিক তেনেধৰণে আমি হাঁহক হাঁহকো আমি ধানেই দিওঁ কুকুৰা পতান ধানো দিওঁ পতান ধান চাউলৰ লগতো ভাতো দিওঁ তেনেধৰণেই পোহোঁ কণীও প্ৰায় হাঁহে তিনি চাৰিবাৰমান পাৰে তথাপিতো ঠাণ্ডাদিনত আমি লোকেল হাঁহটো আমি বৰ ভালকৈ পোৱালি উৎপাদন কৰিব নোৱাৰোঁ গৰমকেইটা দিনত আমাৰ হাঁহ অলপ ভাল হয় তাৰ হেৰি পোৱালি প্ৰায় এজনী হাঁহে বিছটা ওঠৰটা তেনেকৈ উলিয়াই উঠৰটা বিছটা কণী পাৰেই এজনী হাঁহে এখন ঘৰ চলি থাকিবৰ কাৰণে হাঁহ কুকুৰা আমাৰ লোকেল যি পোহোঁ তাৰপৰাই আমাৰ সপ্তাহী বজাৰখন চলি থাকে তাৰ উপৰিও দুই এটা আমি গাঁৱত বিক্ৰীও কৰোঁ নিজেও খাওঁ এইটো হৈছে আমাৰ স্বাস্থ্যৰ কাৰণে কোনো অনিষ্ট নকৰে ঘৰতে হেৰি কৰাটো ফাৰ্মত কৰাটো আমি প্ৰায় খাওঁ যদিও আমাৰ বিশেষকৈ আমাৰ বহুত বেমাৰ আজাৰ দেখা দিছে সেইটো কাৰণে আমি পৰাপক্ষত এই কিনি সেই খোৱাটোতকৈ ফাৰ্মৰ খোৱাটোতকৈ আমি লোকেল লোকেলত পুহি লৈ খোৱাটো অকণমান ভাল